হেল্ল'

অঁ হেৰি নহয় বোপাই তোমালোকৰ গুৱাহাটীত কেনেধৰণৰ বিহু উদযাপন কৰে দুটামান ক'বা নিকি বাৰু অঁ

মৰাপাট

অঁ তেতিয়া চাৰি পাঁচটা পোৱা নাই

সেইটো ৰাজহুৱাকে কৰে নে ঘৰুৱাকে কৰে আছে প্ৰীতি ভােজ নহয় জানো

আছে আছে আছে

অঁ অলপ যেনে অঁ অঁ অঁ অঁ

কোৱা মই শুনি ভাল পাইছোঁ অঁ অঁ হিচাপ পত্ৰ আছে ন

পিছৰ দিনা কৰে সেইদিনা আকৌ ভোজ খায় নেকি অঁ অঁ

আৰু ৰাজহুৱা হেৰিয়াত ভোজটো তোমালোকে হাঁহ মাৰা নে মাছ আনি খোৱা না নিৰামিষ খোৱা

অঁ অঁ বাৰু মাঘৰ বিহুটো বাৰু হ'ল এতিয়া ব'হাগ বিহুটো কেনেধৰণে উদযাপন কৰা হয় গৰু বিহু অঁ

অঁ একে লগতে ধোৱাই নে অঁ

সলনি কৰা হয়

আৰু

এই গৰু বিহুৰ দিনা গৰুক কিবা কিবি খোৱানে অঁ পিঠা পনা নোখোৱাই অঁ অঁ অঁ আমাৰ ঘৰত খোৱাই গধূলি

আছে আছে

হুঁচৰি কিবা হয়নে

নতুন বছৰ

সমূহিয়া অঁ হয় এইটো ঘৰে ঘৰে কৰে নে ৰাজহুৱা হিচাপ কৰে অঁ

আমাৰ এই বিহু বুলিলে বিহুত প্ৰথম দিনা এই গৰু ধোৱাই গৰু ধোৱাৰ পিছত ধুনীয়াকৈ মানে খাই বৈ কণী যুঁজ কৰে অঁ কণী যুঁজৰ পিছত যাৰ যেনেকুৱা কৰ্ম আছে কৰ্মমতে কামবিলাক কৰি ল'ব গা চা ধুই লাহে ধীৰে ঘৰে ঘৰে অহা যোৱা কৰিব জেষ্ঠ ধৰণৰ ঘৰত যাব আৰু তাৰপিছতে আহি তেওঁলোকে গধূলিলৈ দুই জনক মাতিবো ভালদৰে সাজ খাবলে গধূলি ঘৰে ঘৰে ওচৰ ওচৰ চুবুৰীয়া দুই এজনক মাতিব আৰু খাব তাৰপিছত অঁ ব'হাগৰ এক তাৰিখৰ পৰা হুঁচৰি নামঘৰত আমাৰ আৰম্ভ হ'ব আৰু প্ৰতি ঘৰে ঘৰে প্ৰতি ঘৰে ঘৰে আমি গাওঁ অঁ তোমালোকৰ গায়নে

ভাল ধন্যবাদ